আমাৰ আমাৰ গাঁৱৰ সকলোৱে একেলগে মাছ মাৰিবলৈ যোৱা হয় আৰু মাছ মৰা মাৰিবলৈ যোৱা ভ্ৰমণটোতো ভালেই হয় কাৰণ সকলোৱে একেলগে লগ হৈ যোৱা যোৱা হয় যিহেতো ভালতো লাগিবই কাৰণ বহুতখিনি একেলগে লগ লগাৰ পিছত বহুত বহুত ধেমালি বা ফুৰ্তি কৰা হয় এনেকৈয়ে ফুৰ্তি কৰি কৰি ইজনে সিজনে আমি মাছ মাৰোঁ মাছ মাৰোঁ বা ধৰা হয় আৰু নানা ধৰণৰ গীত মাতেৰে গান গাই আমি মাছ ধৰোঁ কাৰণ গান গাই বা গান শুনি শুনি বা সকলোৱে একেলগে গান গাই মাছ মৰাৰ উৎসাহটো বহুত আনন্দৰ হয় কেতিয়াবা এনেধৰণৰ এনেকুৱা গান গোৱা হয় যে সৌ সিদিনা মাছ বা মাছলৈ গৈছিলোঁ তেনেকুৱা বহুত ধৰণৰ গান আছে সেইবিলাক গাই বহুত ভাল লাগে কাৰণ বহুত ফুৰ্তি বা এজন ইজনে সিজনে ফুৰ্তি কৰে সিজনৰ লগত ধেমালি কৰা হয় আৰু সকলোৱে জাকৈ খালৈ জাল

আচাৰা জাল ছাটনীয়া জাল পুঠিলেঙি জাল বা কিছুমানে চালনিও লয় এনেদৰে মাছ ধৰিবলৈ যায় এনেকৈয়ে মাছ ধৰোঁতে ধৰোঁতে বচব সকলোৰে মূখত আনন্দ আনন্দৰে উত উপচি পৰে আৰু যিমানেই আনন্দৰ হয় সিমানে সকলোৰে ভাল লাগে মাছ ধৰিবলৈ আৰু ভাগৰ লাগিলেও যেন ভাগৰ অনুভৱ নহয় ফুৰ্তি নাচ গান ফুৰ্তিৰে মাছ ধৰি থাকোঁতে গান সকলোৱে গাই কিন্তু ইজনে সিজনৰ গান শুনিবলৈ ভাল লাগে আৰু সেইটো কাৰণে একেলগে ধুনীয়া ধুনীয়া গান গাই গাই মাছ মৰা হয়